ভ্ৰমণ কৰিলে মানুহৰ বহুতখিনি কথা শিকাৰ লগতে বহুতখিনি অভিজ্ঞতা হয় মই ভ্ৰমণ কৰি বহুতখিনিয়ে কথা শিকিলোঁ বা বহুতখিনি অভিজ্ঞতা লাভ কৰিলোঁ বিশেষকৈ মাজ সৰুৰে পৰাই মাজুলীখন চোৱাৰ মোৰ এটা হেঁপাহ আছিলে এই মাজুলীলৈ যোৱাৰ যিখিনি মোৰ অভিজ্ঞতা সেইখিনি মই কোনো কালে মই পাহৰিব নোৱাৰোঁ মাজুলীলে প্ৰথম মই ফেৰীয়ে পাৰ হ'লোঁ ফেৰিয়ে পাৰ হৈ দেখিলোঁ মাজুলীখন সেউজ মানে সেউজীয়া পৰিৱেশ মানে তাৰ যিখিনি পৰিৱেশ সঁচাকৈ ভাবিবলগীয়া মাজুলীত কেইবাখনো সত্ৰ আছে গড়মূৰ সত্ৰ দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ আউনীআটী সত্ৰ আৰু চামগুৰি সত্ৰ চামগুৰি সত্ৰৰ মুখা শিল্পৰ কাৰণে বিখ্যাত আৰু মই যিখিনি দেখিলোঁ মোৰ লগত ছোৱালী লৈ গৈছিলোঁ তাইও বহুতখিনি কথা শিকিলে আৰু প্ৰত্যেকখন প্ৰত্যেকটো নামঘৰতে মানে বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পালোঁ ৰাসৰ সময়ত মাজুলীখন সঁচাকৈ বহুত হেৰি হয় মনোমোহা দৃশ্য হয় প্ৰত্যেকটো প্ৰত্যেকখন সত্ৰত প্ৰত্যেকটো হ'লত মানে সন্ধিয়াৰ সময়ত ল'ৰা ছোৱালীয়ে আ আৰতী কৰে আৰু আখৰা ৰাসৰ লক্ষী পূজাৰ দিনাখন ৰাস পুনি ৰাসৰ অখৰা আখৰা আৰম্ভ কৰে আৰু তেতিয়াৰ পৰাই মানে সেই ৰাস ৰাস আৰম্ভ নোহোৱালৈকে তাত বিভিন্ন ধৰণৰ আখৰা চলে ৰাসৰ প্ৰত্যেকটো হ'লত তাত বহুত ভাল লাগে আৰু তাৰ যিখিনি মানুহৰ আচাৰ ব্যৱহাৰ আৰু মিচিং সম্প্ৰদায়ৰ মানুহ তাত লগ পালোঁ বিভিন্ন ধৰণৰ মানুহ আছে তেখেতসকলৰ মৰম চেনেহ বা তাত চাবলগীয়া মাজুলীখনৰ বহুতেই আছে নদ নদী খাল বিলেৰে উপচি পৰে শৰৎ কালত বিভিন্ন বিলবিলাকলৈ বিভিন্ন ধৰণৰ চৰাই আহে বিশেষকৈ আখৰা সময়ত আঘোণ মাহত প্ৰত্যেকখন গাঁৱৰে প্ৰত্যেকখন ধাননি পথাৰেই সোণালী ধানেৰে উপচি থাকে সঁচাকৈ বহুত ভাল লগা তাৰ উপৰি মই শিৱসাগৰলৈ গৈছোঁ শিৱসাগৰলৈ গৈ তাৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল জয়সাগৰ মই তাত দেখিবলৈ পালোঁ তাত দেখাৰ পৰা মই বিভিন্ন জ্ঞান আৰ্জন কৰিলোঁ তাৰ উপৰি তেজপুৰলৈ গ'লোঁ ঊষা অনিৰুদ্ধৰ সেই উদ্যান দেখিলোঁ তাতো ভাল লাগে ভাল লাগিল ডিব্ৰুগড়লৈ গ'লোঁ ডিব্ৰুগড়ৰ বগীবিলখনো বহুত সঁচাকৈ ক'বলগীয়া দলংখন আৰু গুৱাহাটীত গ'লোঁ চিৰিয়াখানা চালোঁ চিৰিয়াখানা চোৱাৰ লগতে মোৰ লগতে মোৰ সন্তানটিও বহুত তাত জ্ঞান অৰ্জন কৰিলে